ভাৰতৰ কেইজনমান জনপ্ৰিয় যোগ গুৰু কোন কোন তেওঁলোকে কেনেদৰে আপোনাক অনুপ্ৰাণিত কৰে এই কথা ক'বলৈ গ'লে মই ভাৰতৰ প্ৰত্যেকৰে বুদ্ধ আমাৰ গৌতম বুদ্ধ তেখেতে যোগৰ স্ৰষ্টা চৰ্চা কৰিছিলে তেখেতে গৌতম বুদ্ধ আমি চবেই জানো তেখেতৰেই যোগগুৰু তেখেতেই তপস্যা কৰিছিলে তেখে তেখেতে তেখেতে সেইটোতে বহুত শক্তিবান হৈ তেখেতৰ লগতো বহুত মানুহ থাকিলে আৰু যোগগুৰু বুলি ক'লে মানে এতিয়া তেনেকুৱা ধৰণে মোৰ মুখত নোলাই কাৰণ যোগগুৰু বুলি ক'লে মানে এইটো মই সিমানখিনি ধাৰ্মিক হিচাপে মই সেইটো নাজানো এতিয়া ৰামদেৱ বুলি কয় আমাৰ এতিয়া নতুনকৈ ওলাইছে তেখেতেতো মানে বহুখিনি তেখেতে যোগগুৰু হিচাপে তেখেতে মানুহক শিকাইছে বহুতখিনি শিকাইছে তেখেতে সেই যোগেদি এই কি কয় ঔষধ পাতি বনাইছে মানুহৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা হ'বৰ কাৰণে তেখেতে শিকাইছে তেখেতে ভাৰতবৰ্ষৰ চৰকাৰৰ লগতো তেখেত সনা পিটিকা আছে গতিকে তেখেতে তেখেতলোককে মই জনপ্ৰিয় যোগগুৰু বুলি ভাবোঁ আৰু তেখেতলোকৰ এইবিলাক যোগাসনটো এনেও মানুহে কৰিব লাগে মানুহে স্বাস্থ্যৰ প্ৰতি ভালে থাকিবৰ কাৰণে গতিকে সেইটো কাৰণে মই তেখেতলোকক যোগেদি অনুপ্ৰাণিত হ'ব বিচাৰোঁ আৰু অন্যকো মই তেখেতলোকৰ প্ৰতি অনুপ্ৰাণিত হ'লে ভাল হয়